দহ দুহেজাৰ এঘাৰ চন পঁচিছ এপ্ৰিল দুহেজাৰ সাত চন তেৰ মে' দুহেজাৰ ন চন বিছ মাৰ্চ দুহেজাৰ ন চন আৰু বাৰ আগষ্ট দুহেজাৰ বাৰ চন